পশুপালনৰ ক্ষেত্ৰত আমি পুহি পোহপাল দি অহা বিভিন্ন ধৰণৰ জীৱ জন্তুবোৰৰ ভিতৰত হাঁহ কুকুৰা পাৰ ছাগলী গৰু ম'হ কুকুৰ গাহৰি ইত্যাদি এইবোৰ পুহি আমি যথেষ্ট লাভান্বিত হ'ব পাৰোঁ এইবোৰ একেলগে পোহপাল দিয়াটো সম্ভৱ নহয় তথাপিও মানুহে জীৱিকা উপাৰ্জনৰ বাবে বিভিন্ন পথেৰে বিভিন্ন ধৰণে ৰাখি সিহঁতক পোহপাল দিব দিয়াটো আৱশ্যক হাঁহ কুকুৰা পাৰ ছাগলী গাহৰি এইবোৰৰ পৰা আমি মাংস হিচাপে ব্যৱহাৰ কৰি যথেষ্ট উন্নতি কৰিব পাৰোঁ আৰু বিক্ৰী কৰি ইহঁতক যথেষ্ট লাভান্বিত হ'ব পাৰোঁ ঠিক সেইদৰে হাঁহ কুকুৰাৰ পৰা কণী কণী বিক্ৰী কৰিও আমি যথেষ্ট উন্নতি পথলৈ যাব পাৰোঁ ইয়াৰ ভিতৰত গৰু অন্যতম জীৱ গৰুক পোহপাল দিওঁ আমি যথেষ্ট উন্নতি উন্নতি কৰিব পাৰোঁ যেনেকৈ মতা গৰুৰ পৰা আমি হাল বাই খেতি কৰি নিজৰ জীৱিকা উপাৰ্জনৰ উপৰিও আমি সেই কৃষি বিক্ৰী কৰি আমি নিজৰ ঘৰখন চলোৱাৰ লগতে বহুতো উন্নতিৰ পথেৰে আগবাঢ়ি যাব পাৰোঁ আৰু গাই গৰু গাই গৰুৰ পৰা আমি গাখীৰ পাওঁ গাখীৰ পৰা দৈ ঘিউঁ মাখন বনাই বিক্ৰী কৰিও আমি যথেষ্ট লাভান্বিত হ'ব পাৰোঁ এই গৰুৰ আটাইতকৈ উপকাৰী জন্তু গৰুৰ পৰা গৰুৰ চালেৰেও আমি ঢোল খোল মৃদং তাল ইত্যাদি বিলাক বনাই সেইবোৰৰ পৰা আমি বনাই এইবোৰ বিক্ৰী কৰিও বা এইবিলাক চাপলাই বা দিও আমি যথেষ্ট টকা পইচা উপাৰ্জনৰ পথ নিজে নিজে বাচি ল'ব পাৰোঁ